হয় মই এনে এখন কিতাপ পঢ়িছিলোঁ যিখন কিতাপে মোক প্ৰথমতে আমনি দিছিলে বৰ আমনিদায়ক পাইছিলোঁ মই কিন্তু লাহে লাহে যেতিয়া মই পঢ়ি গৈছিলোঁ কথাবোৰৰ মাজত সোমাই পৰিছিলোঁ তেতিয়া মই ভাল পাইছিলোঁ কিতাপখন পঢ়ি সেই কিতাপখন সেইখন আত্মজীৱনী আছিলে ডক্টৰ নিৰ্মল প্ৰভা বৰদলৈ আত্মজীৱনী সেইখন তেওঁ জীৱনৰ কাহিনীবোৰ পঢ়ি মই ভাল পাইছিলোঁ তেওঁৰ কৰ্মজীৱনৰ তেওঁৰ বৈবাহিক জীৱনৰ তেওঁৰ সৰু কালৰ কাহিনী সেইবোৰ সকলো পঢ়িছিলোঁ তেওঁৰ সাহিত্যৰাজিবোৰ সকলোবোৰ জানিছিলোঁ মই গম পাইছিলোঁ তেওঁৰ বিষয়ে সেইবাবে মই কিতাপখন পঢ়িবলৈ আগ্ৰহী আছিলোঁ আৰু সেইবাবে মই বাধ্য হৈছিলোঁ তেওঁৰ কিতাপখন পঢ়িবলৈ মোৰ ভাল লাগিছিলে মনটো সলনি কৰি পেলাইছিলে তেওঁৰ কাহিনীবোৰে